দাদা মই ৰেষ্টুৰেণ্টৰপৰা ইটালিয়ান মেক্সিকান চাইনিজ ভাৰতীয় খাদ্য অৰ্ডাৰ কৰিছিলোঁ আপুনি পাণ বজাৰৰ কটনৰ যিটো গাৰ্ল'ছ হোষ্টেল আছে তাৰ ওচৰত পঠাই দিয়ক